অ আমাৰ গাঁৱত কোনো নিৰ্দিষ্টকৈ এটা দেৱতা নাই আমি যিহেতু হিন্দু ৰীতি নীতিৰ বা সনাতন সভ্যতাৰ আমি মানুহ গতিকে আমি আমাৰ হিন্দু উপাস্য সকলো দেৱতাকে আমি পূজা কৰোঁ অকল দেৱতা নহয় দেৱীসকলকো দেৱতা দেৱীসকলকো আমি সমানেই পূজা কৰোঁ গতিকে তাৰ আমি বিভিন্ন ধৰণৰ পূজা যেনেকৈ শিৱ পূজা আমাৰ সত্যনাৰায়ণ পূজা তাৰোপৰি দুৰ্গা পূজা আমাৰ যিবিলাক তাৰমানে আমাৰ বছৰত পূজা আমাৰ আহে আমি সকলোবোৰ পূজাই বৰ উলহ মালহৰে আমি ধৰ্মীয় ৰীতি নীতি পালন কৰি আমি সুন্দৰভাবে উদযাপন কৰোঁ আমাৰ গাঁৱতো এটা শিৱ মন্দিৰ আছে গতিকে আমাৰ এই শিৱ মন্দিৰত আমি পূজা অৰ্চনা কৰোঁ আমি শিৱ পূজা কৰোঁ তাৰোপৰি আমাৰ জগত ধাত্ৰী বুলি আমাৰ দেৱী আছে আমি জগত ধাত্ৰী দেৱীৰো পূজা কৰোঁ গতিকে এনে ধৰণৰ বিভিন্ন আমি পূজা আমি ব্যৱস্থা কৰোঁ তাৰোপৰি আমাৰ ঘৰতো আমাৰ নিৰ্দিষ্টকৈ মন্দিৰ আছে আমি মন্দিৰতো আমি মন্দিৰ গোসাঁই ধোৱাওঁ তাৰ সেই মন্দিৰত আমি পূজা পাতল কৰোঁ তেনেদৰে আৰু আমি ধৰ্মীয় ৰীতি নীতি মানি চলোঁ